মোৰ জীৱনত হৈ যোৱা তেনেকুৱা ঘটনা মানে আৰু কি ধৰি লওক মানুহৰ সুখ আৰু দুখ দুয়োটা থাকে সুখ দুখ দুয়োটাই লৈ পেলাইটো মানুহৰ জীৱনটো গঠিত হয় সেয়ে মানুহৰ জীৱনত সুখ আৰু দুখ দুয়োটাই থাকে মোৰ জীৱনত তেনেকুৱা সৰু সুৰা কিছুমান ঘাত প্ৰতিঘাত হৈ গৈছে আৰু যোৱা বছৰৰ পৰা ধৰি আজি পৰ্যন্ত তেনেকুৱা ধৰি লওক এনেই মোৰ বন্ধু বন্ধু বৰ্গ ইফালৰ পৰা ধৰি লওক মই সামাজিক কিছুমান ভকত বৈষ্ণৱৰ ফালৰ পৰা মই যথেষ্ট সুখ অনুভৱ কৰিছোঁ বিভিন্ন জাগাত গৈছোঁ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত গৈছোঁ আৰু মই যিহেতু সমাজতেই প্ৰায়ভাগ লিপ্ত হৈ থাকোঁ ভকত বৈষ্ণৱৰ লগতেই মই থাকোঁ ভকত বৈষ্ণৱৰ লগত থাকি পেলাই মোৰ বৰ বিশেষ ভাল লাগে আৰু অনুষ্ঠান প্ৰতিষ্ঠানত মই সহযোগ থাকোঁ যিকোনো অনুষ্ঠান প্ৰতিষ্ঠান মেল মিটিঙত ধৰি লওক জনালেও মই যাওঁ বন্ধু বৰ্গসকলক মোৰ লগৰ বা সমাষ্টৰ সৈতে মই বিভিন্ন জাগাত গৈছোঁ বিভিন্ন জাগাত যাওঁ আৰু বিভিন্ন তেওঁলোকৰ লগত আলাপ আলোচনা কৰি পেলাই ভাল লাগিছে আৰু তেনেকৈয়ে আছোঁ আৰু বিভিন্ন জাগাত ধৰি লওক আমি কেতিয়াবা আমাৰ বন্ধু বৰ্গসকলৰ লগত কৰ'বাত কেতিয়াবা খানা পিনা তেনেকৈ চলে আৰু সেই সকলৰ লগত যাওঁ বেচ ধৰণৰ ধৰি লওঁক হাঁহি ধেমালি ফাৰা ফুৰ্টিৰে বিভিন্ন কথা বতৰা পাতি ভাল লাগিছে আৰু সকলোৰে লগত মিলি জুলি এমুঠি খাই বৈ তেনেকে আহি আহিছোঁ আৰু এতিয়াও বৰ্তমান ধৰি লওক তেনেকে অন্য ধৰি লওক ঘাত প্ৰতিঘাতবিলাক ধৰণৰ তেনেকুৱা নহ'লেও কিন্তু ধৰি লওক যিকোনো মুহূৰ্ততে বৰ্তমান ভালেই লাগি আছে ভালে লাগি আছে মানে মই যিকোনো সময়তে মই ভকত বৈষ্ণৱসকলক পাই ধৰি লওক নামে গুণে বিভিন্ন ধৰণৰ কামা সেৱা স সকামকে আদি কৰি ভাগৱত পাঠ এইবিলাকত চলা ফুৰা কৰি আছোঁ গৈ আছোঁ আৰু ভালো লাগিছে আৰু মই মোৰ জীৱনৰ ধৰি লওক বাকীখিনি সময়ো তেনেকৈ বন্ধু বৰ্গ মোৰ ভক্তসকলৰ লগতে গৈ পেলাই ধৰি লওক যিকোনো অনুষ্ঠান প্ৰতিষ্ঠান মেলে মিটিঙে আৰু পিছত ধৰ্মৰ বিষয়ে কিছু তেওঁ তেখেতলোকৰ লগত থাকি পেলাই ভালদৰে মোৰ জীৱনটো অতিবাহিত কৰিম বুলিয়ে মই ভাবিছোঁ আৰু তেনেকৈ ভালো লাগিছে গতিকতে আৰু তেনেকুৱা ধৰি লওঁক এনে দুখ লগাজনক তেনেকুৱা ঘাত প্ৰতিঘাত একো হোৱা নাই যিখিনি হৈছে ধৰি লওক আনন্দদায়কে চ চ চলি আছে চলাই আছোঁ গতিকে তিমানেই আৰু